আমি সাধাৰণতে যিমান সঘনাই খেলা ধূলা কৰো সেই ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে খেলা ধূলাৰ অভ্যাসে আমাৰ দৈনিক জীৱন আৰু স্বাস্থ্যৰ ওপৰত সৰল তথা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় এটা আদৰ্শ নিৰ্দেশ অনুসৰি প্ৰাপ্তবয়ষ্কসকলক সকলৰ বাবে সপ্তাহে এশ পঞ্চাছ মিনিট তৰ পৰা পঁসত্তৰ মিনিট শক্তিশালী কাৰ্যকলাপ কৰাতো উপযুক্ত মই নিজেই যিমান খেলা ধূলা কৰোঁ তাৰ ওপৰত কিছু পৰিসৰে নিৰ্ভৰ কৰে সেই সম যেনেকৈ সময় উৎসাহ আৰু শাৰীৰিক পৰিস্থিতি সাধাৰণতে মই সপ্তাহত তিনি চাৰি বাৰৰ বাবে শাৰীৰিক ব্যৱহাৰ কৰোঁ সাধাৰণ ক্ৰিয়া অথবা জীমৰ অন্তৰ্গত শাৰীৰিক অনুশীলনৰ লগতে হ'ব পাৰে এই স্বাস্থ্যৰ সেৱাসমূহ আঘাতৰ অভিজ্ঞতা অনুসৰি খেলা ধূলাৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা এক সাধাৰণ ঘটনা খেল প্ৰকাৰ পৰিৱেশ আৰু খেলুৱৈৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি আঘাৰত ৰহস্যত ধৰণ ভিন্ন হ'ব পাৰে নিজে আঘাতপ্ৰাপ্ত হোৱা মোৰ নিজে আঘাতপ্ৰাপ্ত কিছুমান অভিজ্ঞতা হ'ল সৰু সময়ত সৰুতে থাকোতে আমি বহুত খেল খেলো যেনেকৈ ক্ৰিকেট ভলীবল ফুটবল অন্যান্য বহুত খেল আমি খেলো তাৰ ভিতৰত মোৰ প্ৰিয় খেল হ'ল ক্ৰিকেট ক্ৰিকেট খেলাৰ অৱস্থাত বহুতবাৰ আঘাতপ্ৰাপ্ত হৈছো লগৰবোৰো হৈছে বা নিজে হ'লেও হৈছো এবাৰ খেল খেলি থাকোতে এজন লগৰজনে যেতিয়া বেট ধৰি বেট চলাইছিল সেইসময়ত মোৰ গাত আহি বলটো লাগি গৈছিল মই গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছিলো সেইটো অলপদিনৰ পিছত নিজেই ভাল হৈ গ'ল ইমান ডাঙৰো নাছিল তেনেকুৱা আৰু সৰু সৰু বহুত ঘটনা হৈছে বেলেগৰো হোৱা দেখিছোঁ এইবোৰ অভিজ্ঞতা থাকিব লাগে সেইবোৰ সৰুকালৰ কিছুমান বিশেষ অভিজ্ঞতা খেল এটা আমাৰ জীৱনৰ বিশেষ অংগ যিটোৱে আমাৰ শৰীৰটোক সুস্থ ৰখাত যথেষ্ট পৰিমাণে চেষ্টা চলায় বহুত ক্ৰীড়া খেলুৱৈৰ পৰা আমি নিজকে বিকাশো কৰিব পাৰো যেনেদৰে বিৰাট কোহলি এম এছ ধোনি এইসমূহ মোৰ প্ৰিয় ক্ৰিকেটাৰ আৰু অন্যান্য বহুত খেল আছে ফুটবল ভলীবল যিসমূহ মই চাওঁ বা নিজেই খেলোঁ সেইবোৰ খেলাৰ সময়তেই বহুতবাৰ সৰু সুৰা কিছুমান ঘটনা হৈছে

বৰ্তমান আমাৰ গাঁৱত যথেষ্ট ফিল্ড আছে য'ত গৈ ফুটব এই ধৰণৰ খেলসমূহ খেলিব পাৰি লগৰবোৰো আহে সৰু সৰু ল'ৰা চালিবোৰো আহে ডাঙৰো আহে মানে মিলি কৰি আমি খেলসমূহ খেলোঁ বৰ্তমান চবতকৈ বেছি খেলা খেলটোৱে হ'ল ক্ৰিকেট সকলোৱে এইটো সকলোৰে প্ৰিয় কাৰণ আমাৰ দেশত ক্ৰিকেট যথেষ্ট মানুহৰ মানুহৰ মাজত চৰ্চিত ফুটবল খেল এটা বৰ্তমান চৰ্চিত হৈ গৈ আছে সেয়ে হয়তো সকলোৱে এই দুটা খেলৰ ওপৰতেই প্ৰধান প্ৰধানকৈ নিৰ্ভৰ থাকে মানে তেওঁলোকে এইবোৰ খেল খেলিয়েই সকলোৱে ভাল পায় অসমতো সেইদৰে বহুতো খেলুৱৈ বৰ্তমান সময়ত যোৱা দেখা গৈছে যিসমূহে এই ধৰণৰ খেলসমূহৰ বাবে নিজকে আগ্ৰহী কৰি তুলিছে বা খেল খেলিবলৈ ওলাই গৈছে সেইমতে দেখিছো আমাৰ ওচৰে পাঁজৰে কিছুমান সৰু সৰু শিশুৱে এই খেলসমূহৰ বাবে আগবাঢ়ি গৈছে সেইটো যথেষ্ট ভাল কথা ওলাই যোৱাতো তেওঁলোকক আচলতে আমি উৎসাহ জনাব লাগে খেল খেলিবৰ বাবে সেইটোৱেই আমাৰ কৰ্তব্য